ভাৰতীয় পৰিবহণ ব্যৱস্থাটো মই ভাবোঁ ভাল বেয়াৰ মাজতে আছে আৰু সাধাৰণতে মানুহে বাছেদি ভ্ৰমণ কৰে আৰু ৰেলসেৱাইদি ভ্ৰমণ কৰা যায় আৰু আৰু উৰাজাহাজেদি ভ্ৰমণ কৰা দেখা পোৱা যায় ভ্ৰমণ কৰোঁতে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেনে যেনে ৰেল ৰেলত যাওঁতে সময়মতে গৈ নোপোৱাৰ কাৰণে নিজৰ নিজৰ জেগাত সময়মতে গৈ নোপোৱাৰ কাৰণে পলম হোৱাৰ দেখা সমস্যা দেখা পোৱা যায় আৰু বাছেদি ভ্ৰমণ কৰোঁতে ট্ৰেফিক বেছি হোৱাৰ কাৰণে লেট হোৱা বা নিজৰ জেগা গৈ পাওঁতে পলম হোৱাৰ কাৰণে বহুতো অসুবিধা হোৱা দেখা পোৱা যায় আৰু আৰু আৰু ৰাস্তা ঘাট বেয়া থকাৰ কাৰণেও একেই লেট হোৱাৰ সমস্যাটো দেখা পোৱা যায় আৰু আৰু উৰা উৰাজাহাজৰ উৰাজাহাজৰ টিকেটৰ দামটো বেছি হোৱাৰ কাৰণে সাধাৰণ মানুহে এফৰ্ড কৰিব নোৱাৰা কাৰণে যি উন্নতমান চিকিৎচাৰ কাৰণে বাহিৰত যাবলগীয়া হয় তেনেকুৱা মানুহে সোনকালে যাবলগীয়া হ'লে এফৰ্ড কৰিব নোৱাৰাৰ কাৰণে সেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ছ' মই ভাবোঁ যে এই উৰাজাহাজৰ টিকেটৰ দামটো আমাৰ ভাৰতত কম কৰি দিলে আমি কম কৰি দিলে মানুহবোৰৰ এক সুবিধা হ'ব আৰু বাছৰ সমস্যাটো ৰাস্তা ঘাট ভাল কৰিলে বা ট্ৰেফিকৰ কাৰণে ৰাস্তাটো বহল কৰি দিলে এই সমস্যাটো সমাধান হ'ব বুলি মই ভাবোঁ আৰু ৰেলসেৱাৰ আজিকালি বাহিৰৰ দেশত চলা মেট্ৰ ট্ৰেইন বুলেট ট্ৰেইন ইত্যাদি ইত্যাদি যেনেদৰে বাহিৰৰ দেশত চলে আমাৰ ইয়াতো আনিলে এই সময় কভাৰ নোহোৱাৰ সমস্যাটো সমাধান হ'ব বুলি মই ভাবোঁ